অঁ আগৰ ফোন আগৰ মবাইল ফোনবিলাক সৰু সৰু আছিলে আৰু তাত এণ্ড্ৰইড ইউজ কৰিব পৰা নাছিলে তেতিয়া ফোনবিলাকত অকল ফোন কলচ কৰিব পাৰি আৰু জাচ মেছেজ টাইপ কৰিব পাৰি মেছেজ লিখিব পাৰি বিভিন্ন এপ্লিকেশ্যনবিলাক আমি ইউজ কৰিব নোৱাৰোঁ যেতিয়াৰপৰা স্মাৰ্টফোন আহিলে স্মাৰ্টফোন অহাৰ পিছত তাত বিভিন্ন ধৰণৰ এপচ আমি ইউজ কৰিব পাৰোঁ ফটো এডিটিঙৰপৰা ষ্টাৰ্ট কৰি ৰাইটিঙলৈকে যিটো আমি ডেস্কটপত কৰোঁ এক্সেলৰ কাম ইয়াতো মবাইলতে কৰিব পাৰি সেই তেনেকৈ তেনেকৈ কৰি মানে এগালমান কৰি মেলি দি দিব লাগে